ছাত্ৰ ছাত্ৰীৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত অসমৰ বিশেষকৈ অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ বহুত কিছুমান মানে ব্যৱস্থা আছে তেখেতে যদি উচ্চশিক্ষা ল'ব বিচাৰে তেখেতে কিছুমান কো কেৰিয়াৰ গঢ়িবলগীয়া হ'লে কি হয় কিছুমান ইঞ্চটিটিউট আছে আমাৰ সেই ইঞ্চটিটিউটত মানে এই কচিং বা এনেকুৱা ধৰণৰ মানে তেখেতে ল'ব পাৰে আৰু বিশেষকৈ কচিঙত কচিঙত মানে আমাৰ যাতে এ চি এচ আই এ এচ এইবিলাকৰ বিভিন্ন ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাবিলাকৰ কাৰণে আমাৰ কচিং আছে গতিকে সেইবিলাকত তেখেতসকলে মানে ষ্টাডি কৰিব পাৰে আৰু সেই ব্যৱস্থাটো আমাৰ হেৰি অসমত ধুনীয়াকৈ আছে কিছুমান প্ৰফেচনেল ট্ৰেইনিং আছে চেণ্টাৰ আছে কিছুমানৰ ধৰক প্ৰফেচনেল ট্ৰেইনিং লৈ নিজা নিজা উচ্চশিক্ষাৰ কাৰণে বা যিখিনি টেকনিকেল টেকনিকেল আমাৰ হেৰি ব্যৱস্থাৰ কাৰণে তেখেতসকলে আগবাঢ়িব পাৰে ঠিক সেনেকৈ আকৌ কিছুমান এনেকুৱা ব্যৱস্থা আছে আমাৰ ইণ্টাৰনেটৰ সহায়তো এইবিলাক কৰিব পাৰি যিবিলাক আমাৰ চেণ্টাৰ আমাৰ অসমত আছে সেই চেণ্টাৰবিলাকতো যদি তেখেতসকলে ট্ৰেইনিং আকাৰে বা ষ্টাডি পিৰিয়ড এটা লৈ পেলাই ষ্টাডি কৰে তেতিয়াও তেখেতে উচ্চশিক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে বিশেষকৈ এই ক্ষেত্ৰত আমাৰ মানে অসমত বহুত বহুত তেনেকুৱা আছে ট্ৰেইনিং চেণ্টাৰ কচিং চেণ্টাৰ গতিকে এইবিলাকত নিশ্চয় তেখেতসকলে মানে সহযোগ কৰি আগবাঢ়িব পাৰে